অসমৰ ধেমাজি জিলাত বনাঞ্চল নদী কৃষিভূমি আদি উল্লেখযোগ্য প্ৰাকৃতিক সম্পদ আছে কিন্তু বনাঞ্চল ধ্বংস মাটি খহনীয়া বানপানী সম্পৰ্কীয় বিষয়সমূহ পৰিৱেশৰ প্ৰচলিত চিন্তা পানীৰ উৎসসমূহৰ ভিতৰত প্ৰধানকৈ নদী পুখুৰী কোব আদি অন্তৰ্ভুক্ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ পৰিৱৰ্তন বিভিন্ন ক্ষেত্ৰত ভিন্ন ভিন্ন হ'ব পাৰে কিন্তু সাধাৰণতে আৱৰ্জনা পৰিচালনা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে জিলা পৌৰসভাই প্ৰচেষ্টা চলাই যদিও ইয়াৰ ফলপ্ৰসূতা ভিন্ন ভিন্ন দেখিবলৈ পোৱা যায়